অসমত ৰাজ্য চৰকাৰে সিদ্ধান্তবিলাক গ্ৰহণ কৰোঁতে আৰু আইনবিলাক প্ৰণয়ন কৰোঁতে সাধাৰণতে এচেম্ব্লিৰ ভিতৰত যি কেবিনেট থাকে এই কেবিনেটবিলাকত ডিছকাচনবিলাক কৰে যে যোৱা সময়ছোৱাত এনেকুৱা বহুতবোৰ আইন অসমত প্ৰযোজ্য কৰিছে বিশেষভাৱে এই আইনবিলাকে কিছুমানে জনসাধাৰণৰ পক্ষ আৰু কিছুমানে জনসাধাৰণৰ বিপক্ষত যায় মূলতঃভাৱে এটা কথা দেখি অহা হৈছে যে যোৱা সময়ছোৱাত কেবিনেটে যি সিদ্ধান্ত লৈছে লেবাৰ এক্টৰ ওপৰত লেবাৰ এক্টে কিন্তু ভালেমান কেইটা দিশত কুপ্ৰভাৱ পেলাবলৈ ম পেলাইছে যে এটা ইণ্ডাষ্ট্ৰীত তিনিশ যদি ওৱৰ্কাৰ্ছ নাথাকে তেতিয়াহ'লে তেওঁলোকে তাত ইউনিয়ন গঠন কৰিব নোৱাৰে সেইটো এটা কিন্তু ওৱৰ্কাৰ্ছৰ পক্ষত নাই সেই কথাটোৱে কিন্তু জনসাধাৰণৰ এই ওৱৰ্কাৰ্ছসকলৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকে এক এইটো নিগেটিভ ল' কিন্তু হোৱাৰ নিচিনা এক গঠন হৈছে সেয়ে আগতে কি আছিল বিছজন থাকিলে এটা ইণ্ডাষ্ট্ৰীত ইণ্ডাষ্ট্ৰীয়েল এক্টৰ মতে সেইবিলাক কিন্তু কৰিব পৰা গৈছিল এতিয়া কেবিনেটৰ সিদ্ধান্ত কৰি ল' পাছ কৰাৰ লগে লগে সেইবিলাকে এক প্ৰভাৱ পেলাবলৈ লৈছে দ্বিতীয়তে যোৱা সময়ছোৱাত এখন ল' পাছ কৰিবলৈ গ'ল তেওঁলোকে সেইখন হৈছে যে ইলেকশ্যনত পাৰ্টিচিপেণ্ট কৰিব পৰা নোৱাৰা পঞ্চায়ত খেলিবলৈ মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী পাছ এইবিলাক পাছৰ কথা আহিলে পাৰ্লিয়ামেণ্টৰ মেম্বাৰ এজন খেলিবলৈ মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছ কথা নাই নপঢ়িলেও হয় অথচ পঞ্চায়ত এখন খেলিবলৈ তেওঁলোকক মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ এনেধৰণৰ ল'বিলাক প্ৰণয়ন কৰিবলৈ কেবিনেটে যোৱা সময়ছোৱাত কৰিছে যিটো পজিটিভ নে নিগেটিভ হ'ব সেইটো তাৰ ছাইড এফেক্ট যিটো হ'ব সেইটো অহা সময়ছোৱাত আমাৰ জনসাধাৰণে দেখিবলৈ পাব এই কথা বতৰাবোৰ প্ৰণয়ন কৰোঁতে তেওঁলোকে কেবিনেটৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰে সিদ্ধান্তবোৰ এছেম্ব্লিৰ ভিতৰলৈ আনিব লাগিব এছেম্ব্লিৰ ভিতৰলৈ অনাৰ পাছত এছেম্ব্লিত পক্ষ বিপক্ষে দুইখিনিয়ে আৰগুমেণ্ট কৰিব দুইখিনিয়ে আৰগুমেণ্ট কৰাৰ পিছত কেতিয়াবা কি হয় সংখ্যাৰ বলত আটাইতকৈ ডাঙৰ এটা বিপদ হৈছে কি ডেম'ক্ৰেচিত সংখ্যাৰ বলত কেতিয়াবা এটা অপকৰ্মও কৰি লৈ যোৱা বহু ক্ষেত্ৰত দেখা যায় মানে জনসাধাৰণে ৰায়দান কৰিছেই কাৰণে মদৰ দোকানবোৰ চাৰিওফালে খুলি দিয়া আইন প্ৰণয়ন কৰিব আৰু শিক্ষাৰ দিশবিলাকক শিক্ষাৰ সংকোচন কৰাৰ নীতি গ্ৰহণ কৰিব এইবিলাক জনসাধাৰণৰ পক্ষত যাব নোৱাৰে স্বাভাবিকলে যিবিলাক কমোডিটি হয় মূল অত্যাৱশ্যকীয় সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী প্ৰণয়নৰ যিখন আইন নতুনকৈ কৰিছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে এই আইনবিলাক কৰোঁতে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা নামবোৰ উঠাই দিছে এটা কথা আমাৰ মানুহবোৰে নাজানে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাখন থাকিলে কি হয় আৰু তালিকাখন নাথাকিলে কি হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাখন যদি আইন প্ৰণয়ন কৰি পেলাই ৰক্ষা কৰে তেতিয়াহ'লে কোনোবা এজন কোটিপতি মানুহে সেই অত্যাৱশ্যকীয় সামগ্ৰীবিলাক অধিক স্তৰত মজুদ কৰি ৰাখিব নোৱাৰে কিন্তু যদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা নামবোৰ উঠাই দিয়াৰ আই আইন প্ৰণয়ন কৰে স্বাভাৱিকতে কোটিপটিবিলাকে ইয়াৰ সুবিধা লৈ অত্যাৱশ্যকীয় সামগ্ৰীবিলাক ৰাখে আৰু ৰাখি পেলাই কম দামৰ সময়ত নিজৰ তাত ৰাখিব আৰু অধিক দামত তেওঁলোকে নিৰ্দিষ্ট সময়ত যেতিয়া ক্ৰাইচিছ নাটনি কৰি পেলাই এইবিলাক কিন্তু বজাৰ মাৰ্কেটিঙটো অধিক দামত কৰি তেওঁলোকে আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰে গতিকে এই আইনবিলাক কৰিবলৈ যাওঁতে জনসাধাৰণে পক্ষত যায় নে জনসাধাৰণে বিপক্ষত যায় ই এটা গভীৰ চিন্তনীয় বিষয় গতিকে অসম ৰাজ্য চৰকাৰে যোৱা সময়ছোৱাৰ যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তবোৰে কিন্তু বহুতবোৰ দিশ উদঙাই দিছে লেণ্ড লেণ্ডৰ ক্ষেত্ৰত যদি এতিয়া আমাৰ লেণ্ড ল' এখন আছিল যে পঞ্চাছ বিঘাতকৈ অধিক মাটি ক্ৰয় কৰিব নোৱাৰিব কৃষি ভূমি ক্ৰয় কৰিব নোৱাৰিব এইটো আপোনাৰ লেণ্ড ল' ভিতৰত পৰিছিল এইটো তাৰপিছত আপোনাৰ মাটি এটুকুৰা কেনেকৈ পট্টন দিব মাটি পট্টন দিবৰ কাৰণে কাবুলা দৰ্খাস্তখন মানুহে এপ্লাই কৰিব লাগে যিবোৰ এ ডি চি অফিচত পোৱা যায় বা আমাৰ এই মণ্ডল অফিচ আৰু যিটো ৰাজহ বিষয়াৰ অফিচ থাকে সেইবিলাকত পোৱা যায় গতিকে এই অফিচবিলাকৰ পৰা কাবুলা দৰ্খাস্তখন পূৰাই তেওঁ মাটি পট্টনৰ কাৰণে যি ব্যৱস্থা কৰিব পাৰে আইনী দিশবিলাকত সংশোধন কৰিলে মানুহৰ অসুবিধা হয় গতিকে এছেম্ব্লিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে কেবিনেটে লোৱা সিদ্ধান্তটো এছেম্ব্লিত পাছ কৰিবলৈ যাওঁতে বিৰোধীৰ কথা বতৰাবিলাক আচলতে খুব মনোযোগ দি শুনিব লাগে কাৰণ পক্ষ আৰু বিপক্ষৰ দুইটাৰ যদি ঐক্যমত উপনীত হয় তেতিয়া জনসাধাৰণৰ পক্ষত যায় যদি অকল নিৰ্দিষ্ট মুনাফাৰ লাভৰ কাৰণে এতিয়া গোটেই ব্যৱস্থাপনাত এটা বস্তু দেখা গৈছে প্ৰফিটৰ বাবে কৰা যায় জনসাধাৰণ জহন্নামে যাওক লাগিছে কিন্তু প্ৰফিটৰ বাবে এই সমাজ ব্যৱস্থাবিলাকক আইনী প্ৰণয়ন কৰাতো এক ডাঙৰ ব্যাধি হিচাপে দেখা পোৱা গৈছে যিটোৱে জীৱন বোধত আমাক অৰিহণা এফেক্ট ইম্পেক্ট আমাৰ পেলাইছে দৰৱবিলাকৰ দাম অত্যাধিক বঢ়াৰ যিখিনি দৰৱৰ ক্ষেত্ৰত আইন প্ৰণয়ন কৰিব লাগিছিলে সেই আইনবিলাক এছেম্ব্লিবিলাকত কেবিনেটবিলাকত তেওঁলোকে পাছ নকৰা হৈ মানে বহুত ক্ষেত্ৰত আনা নাই তেওঁলোকে কিছুমান যিবিলাক নানিবলগীয়া আইন আছে সেইবিলাক আনিছে এনেধৰণৰ বহুতবিলাক আইনে অসমৰ প্ৰভাৱ পেলাইছে আৰু আইনবিলাক প্ৰভাৱ পেলাবলৈ আইনে প্ৰভাৱ পেলাবলৈ গৈছে গতিকে অসমত এই কথাবিলাক যোৱা সময়ছোৱাত ঘটিছে এইবিলাক দেখিবলৈ পোৱা গৈছে